এতিয়া শোণিতপুৰ এক নম্বৰত এই শোণিতপুৰ ক'বই লাগিব কাৰণ শোণিতপুৰ শোণিতপুৰ মোৰ নিজৰ জিলা ঠিক তেনেদৰে শোণিতপুৰৰ লগতে মই কামৰূপ ডিষ্ট্ৰিক্ট কামৰূপ ডিষ্ট্ৰিক্টখন অসমৰ এখন লেখত ল'বলগীয়া জিলা কামৰূপ ঠিক তেনেদৰে যোৰহাট শিৱসাগৰ লখিমপুৰ এইখিনি জিলা এই পাঁচখন জিলাৰ নাম মই ক'লোঁ